আমাৰ জিলাখন মাজুলী মাজুলীক মাজালে বুলিও কোৱা হয় আমি জিলাখনক একাধিক বিশেষণেৰে ব্যৱহৃত সত্ৰ নগৰী মাজুলী এটকা মহন্তৰ স্থান এই জিলাখনৰ মাজেদি সোঁ মাজেদি বৈ গৈছে দুনী নৈখন ইয়াত সত্ৰীয়া সংস্কৃতিৰ পৰা ধৰি ইত্যাদি কৰি সত্ৰসমূহৰ নাম প্ৰসংগলৈকে বিভিন্ন ধৰণৰ মহাপুৰুষীয়া যি সংস্কৃতি সেই সংস্কৃতিয়ে বিস্তাৰিত লাভ কৰি আছে এই জিলাখনতেই শংকৰ আৰু মাধৱৰ মিলন ঘটিছিল আমাৰ এই জিলাখন প্ৰাকৃতিকভাৱে বহু মনোমোহা বসবাসৰ বাবে উপযোগী যদিও প্ৰকৃতিৰ তাণ্ডৱলীলাই আমাৰ জীৱাখন আমাৰ জিলাখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে তথাপিও প্ৰাকৃতিকভাৱেই আমাৰ জিলাখনে বিশ্ব দৰবাৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ হিচাপেও পৰিচয় বহন কৰি আহিছে আমাৰ জিলাখন আমাৰ গৌৰৱৰ থলী এই জিলাখনৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা হৈ থকা সত্ৰসমূহত তথা মঞ্চসমূহত ৰাস শৰতৰ স্নিগ্ধ জোনাকৰ মাজত বৃন্দাবনৰ কৃষ্ণলীলাক বাস্তৱবাহিতভাৱে জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাসলীলা অনুষ্ঠিত কৰি আহিছে ই ৰাসলীলাই অসমৰ বিভিন্ন জিলাৰ পৰা অহা মানুহৰ সমাগমে জিলাখনৰ প্ৰাকৃতিক মানৱীয় বৈচিত্ৰতাক সুস্থ কৰিছে অসম তথা ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাও বিভিন্ন সময়ত বিভিন্ন পৰ্যটক গৱেষক ছাত্ৰ ছাত্ৰীসকল আহি মাজুলীৰ কলা সাহিত্য সংস্কৃতি সম্পৰ্কীয় অধ্যয়ন কৰি বিশ্বৰ আগত মাজুলীক চিনাকি কৰি দিছে আচলতে মাজুলীখনেই নিজেই সেই পথ বুকুত কঢ়িয়াই লৈ ফুৰিছে মাজুলী সত্ৰীয়া সংস্কৃতি সত্ৰীয়া সত্ৰ নগৰী বুলি কোৱা হয় কাৰণেই যিধৰণে সত্ৰৰ কাৰণে মাজুলীখন সত্ৰ নগৰী বুলি কোৱা হৈছে ঠিক তেনেকৈ সমূহৰ কাৰণে ৰুদ্ৰসিংহৰ ৰজা আহোম ৰজা ৰুদ্ৰসিংহই সত্ৰসমূহত থকা কাৰণে এটকা মহন্তৰ ঠাই বুলিও অভিহিত কৰিছিল অসমৰ এখন ধুনীয়া ঠাই চৰাইচোং কাৰণে বিখ্যাত এই চৰাইচোং উৎসৱৰ কাৰণেও আমাৰ জিলাখনৰ কষ্ট বৃদ্ধি হৈ আহিছে আমাৰ জিলাখনে জিলাখনত নতুনকৈ প্ৰতিষ্ঠা হোৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনেও আমাৰ জিলাখনৰ গৌৰৱ বৃদ্ধিত অৰিহণা যোগাইছে আটাইতকৈ ডাঙৰ কথা বা আটাইতকৈ চাবলগীয়া কথাটো হ'ল অৰ্থনৈতিক দিশত মাজুলী দিনক দিনে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আমাৰ মাজুলীৰেই সত্ৰ চামগুৰি সত্ৰৰ মুখাশিল্পই বিশ্ব দৰবাৰত বিশেষ এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে ইয়াতে মাটিৰ পাত্ৰ গঢ়া কৰ্মশালা বা খালা আছে যাৰ কাৰণে প্ৰাকৃতিকভাৱে মাজুলীয়ে অসমক কি কৰিছে যে আগবাঢ়িছে কুটীৰ শিল্পৰ ক্ষেত্ৰতো